অঁ হেল্ল' অঁ কওকচোন কোনে কৈছে অঁ কিমানমান লাগিছিল

আজি লাগিব ঠিক আছে

অঁ কাটি কৰি কাটি কৰি দিম কিমান মান লাগিব হাঁ কেই কিলো কিমান কিমান কিলো কাটিব লাগিব

অঁ তাৰ পিছত এয়া মোৰ মানুহ আৰু মানুহ

হয় হয় হয় মোৰ মানে কি হয় বহুত মানুহ লাগি থাকিলে কামত হয় হয় হয় ঠিক আছে আৰু মাছটো মাছটো নাপাব কিন্তু

হয় পইচাটোৰ কথা গম পাইছে নহয় হ'ব দিয়ক অঁ ঠিক আছে হ'ব দিয়ক